মই বেয়া পোৱা দেশখন হাৰিলে মই আনন্দিত হওঁ কিয়নো আমাৰ দেশৰ খেলুৱৈসকলে বহুত পৰিশ্ৰম কৰি খেলখন যিকিবলৈ প্ৰয়াস কৰে ঠিক যেতিয়া খেলখন জিকে তেতিয়া আমি নিচেই আনন্দিত হওঁ কাৰণ আমাৰ দেশৰ খেলুৱৈবিলাকে এই খেলখন জিকিছে যোনখন খেলুৱৈৰ দল থাকে দেশ থাকে সেই দেশখন হাৰিলে আমি নিচেই ভাল লাগে মনটো আনন্দিত হয় কাৰণ আমাৰ দেশখনে পৰিশ্ৰম কৰা ফলটো আমাৰ দেশখনে পাইছে আমাৰ দেশখনে পাইছে সেইকাৰণে আমাক মোৰ ভাল লাগে খেলত দেশপ্ৰেম জড়িত থকাতো উচিত বুলি মই ভাবোঁ কাৰণ খেল এটি খেলহে কোনো যুদ্ধ নহয় বিগ্ৰহ নহয় সেই খেলখন জিকা হৰা দুয়োটা থাকিবই কিয়নো খেলখন পাতিছে সেইকাৰণে এখন দেশ হাৰিব বা নহ'লে এখন দেশ জিকিব সেই সেইকাৰণে মই মোৰ নিজৰ দেশখনক ওপৰত ৰাখোঁ ওচৰত ৰাখোঁ নিজৰ দেশখন জিকিলে মই নিচেই আনন্দিত হওঁ আৰু সদায় হ'ম কাৰণ মই দেশপ্ৰেমিক